নৃত্যই মানুহক একত্ৰিত কৰিব পাৰে কাৰণ আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন সাংস্কৃতিক নৃত্যই মানুহক আকৰ্ষিত কৰিব পাৰে আৰু প্ৰতিটো সম্প্ৰদায়ৰ সম্প্ৰদায়ৰ সেই অনুভূতিসমূহে মানুহক জাগ্ৰত কৰে আৰু সেই অনুভূতিসমূহৰ মানুহৰ সেই আবেগ অনুভূতিৰ জড়িয়তে মানুহে নৃত্যক ভালপাবলৈ শিকে আৰু প্ৰতিটো নৃত্যই যিকোনো সা সাংস্কৃতিক সভ্যতাৰ প্ৰতিটো নৃত্যই মানুহক আকৰ্ষিত কৰে আৰু এনেদৰে মানুহৰ সাম্প্ৰদায়িক অনুভূতিও বৃদ্ধি পায়